অঁ হেল্ল' অঁ হয় হয় হয় ক'বচোন হয় হয় হয় আপুনি মানে আমাৰ ফালে ফুৰিবলৈ মানে আহিম বুলি ভাবিছে নহয় জানো অঁ আমাৰ ইয়াত ফুৰিবলৈ বহুত ধৰণৰ জেগাই আছে আমাৰ ইয়াত আপুনি চাওঁ বুলি ক'লে আমাৰ শিৱসাগৰত আপোনাৰ পুখুৰী আমাৰ জয়সাগৰ পুখুৰী এই এনেকুৱা ধৰণৰ পুখুৰীবিলাক চাব পাৰিব আমাৰ শিৱসাগৰত শিৱ মন্দিৰ কি শিৱদৌল চাব পাৰিব মানে এটা আপোনাৰ বহুতখিনি দৌল আছে তাৰপৰা লগতে আপুনি যদি বনভোজ থলী বা এনেকুৱা পুৰণি কীৰ্তিচিহ্ন চাওঁ বুলি ক'লে আপুনি চৰাইদেউ মৈদাম কিখন চাব পাৰিব চৰাইদেউ মৈদাম এনেকুৱা ধৰণৰ জেগাবিলাক চাব পাৰিব ওচৰতে আমাৰ ইয়াত এই আপোনাৰ পিকনিক প্লেচ আমাৰ আই মানে আই থানো আছে এই ওচৰতে এই এনেকুৱা জেগাবিলাক কিৰ্তীচিহ্ন পুৰণি জেগা হয় সেইবিলাকো চাব পাৰিব হয় হয় নিশ্চয় অনুষ্ঠানবিলাক আমাৰ ইয়াত ধুনীয়া ধৰণৰ আমাৰ বিহু অনুষ্ঠান হয় বিহুৰ আমাৰ প্ৰগ্ৰামবিলাক পাতে ইয়াৰ তাৰপৰা বিহু প্ৰগ্ৰামবিলাক যিহেতু ধুনীয়া হয় চাবলৈ আমাৰ বাহিৰৰপৰা ধৰক আপোনাৰ আৰ্টিষ্টবিন্দ আহে মানে তেখেতসকলেও প্ৰগ্ৰামবিলাক চাবপৰা যায় ইয়াৰ উপৰিঞ্চিও আপুনি চাওঁ বুলি ক'লে বিহু বিহুখিনি ধুনীয়াকে চাব পাৰিব তাৰ উপৰিও আপুনি আমাৰ ইয়াত এতিয়া ধৰক মে ডাম মে ফিৰ সময়ত মে ডাম মে ফিৰ সময়ত এতিয়া আপোনাৰ মে ডাম মে ফিৰ যিহেতু উদযাপন কৰে মে ডাম মে ফি পূজা তাৰ লগতে আপোনাৰ মে ডাম মে ফিৰ মে ডাম মে ফিৰ লগতে আমাৰ চুকাফা দিৱসো পতা হয় চুকাফা দিৱসত আমাৰ চাৰিজনীয়া চাৰিদদিনীয়া কাৰ্যসূচীৰে চাৰিদিনীয়া কাৰ্যসূচীৰে মানে অনুষ্ঠানখিনি পতা হয় তাতে আপোনাৰ পৰম্পৰাগতভাৱেও আপোনাৰ খাদ্য সম্ভাৰ পোৱা যায় ধৰক আপুনি এখন মেলা নিচিনাকৈ বহে আৰু আপোনাৰ ধুনীয়া ধৰণৰ তাত খাদ্য সম্ভাৰবিলাক পাব আপুনি চাওঁ বুলি চাব পাৰিব অনুষ্ঠানবিলাক কেনেকুৱা ধৰণৰ হয় ভাল মানে ভাল পৰিৱেশ এটাত আপুনি চাব পাৰিব আৰু যেতিয়াই আপুনি মানে চাওঁ বুলি ইচ্ছা কৰিলে আৰু মানে এনেকুৱা ধৰণৰ আৰু অঁ পিকনিক হয় হয় নিশ্চয় পিকনিক প্লেচ আমাৰ ইয়াত আছে আপোনাৰ আমাৰ ওচৰতে শৰাইঘাট বুলি অঞ্চল এটা আছে তাত পিকনিক যিহেতু খোৱা যায় পিক অঁ শৰাইঘাটত পিকনিক খাব পাৰিব তাৰপৰা আমাৰ ইয়াত বগীবিল যিহেতু বগীবিল এতিয়া আমাৰ লখিমপুৰ আৰু আমাৰ এই ডিব্ৰুগড় জিলা কি ধেমাজি আৰু ডিব্ৰগড় জিলাৰ মাজত যিটো সংযোগী বগীবিল দলংখন হ'ল সেই দলংখনৰ পৰা আপুনি দলংখনৰ তাতো দাঁতিতে আমাৰ ইয়াত পিকনিকৰ ব্যৱস্থা আছে পিকনিক খাবপৰা যায় যিহেতু আপুনি ইয়াত কাঞ্চনজংঘা বুলি এই এখন বৰ্ড এখন আছে এখন কাঞ্চনজংঘাও চাব পাৰে এইখিনি ধুনীয়াকৈ চাব পাৰিব পিকনিক প্লেচৰপৰা আদি কৰি তাত খাই বৈ আপুনি মনোৰঞ্জনো কৰা সুবিধাও আছে আপুনি আহিব পাৰে আহি পিনি আপুনি নিশ্চয় চাব পাৰে অঁ এনেকুৱা ধৰণৰ আছে বস্তুবিলাক তাৰপৰা আপুনি আমাৰ ইয়াত প্ৰায়ভাগ নদীবিলাকৰ কিনাৰত আমাৰ ইয়াত পিকনিক উদযাপন কৰে আমাৰ একদম নিচেই ওচৰতে আছে আপোনাৰ বগৰীগুৰি চাপৰি বুলি এডোখৰ অঞ্চল আছে তাত বৰ্তমান পিকনিকৰ খুব ধুনীয়া ব্যৱস্থা আছে তাত পিকনিক বহুত মানুহ সমাগম হয় তাত চাব পাৰে আৰু সকলো ধৰণৰ ওচৰে পাঁজৰে আপুনি প্ৰত্যেকটো প্ৰতি মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক পুৰণি কীৰ্তিচিহ্নবিলাক আছে সেইবিলাক চাব পাৰে আই থান এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আপুনি সুন্দৰভাৱে চাব পাৰিব মানে হয় হয় হয় নিশ্চয় আপুনি যেতিয়াই আহিব আপুনি অহাৰ আগতে এবাৰ মোৰ লগত আপুনি যোগাযোগ কৰি ল'ব মোৰ নাম্বাৰটো এই নাম্বাৰৰ ফোন বা কেনেকৈ ধৰণে যোগাযোগ কৰে কৰি ল'ব কৰি আপুনি যেতিয়াই আহিব তেতিয়াই আপোনাৰ মই ব্যৱস্থাটো কৰি দিম আপোনাৰ পৰ্যটনস্থলীবিলাক আপোনাৰ দেখাব পাৰিম আপোনাৰ পুৰণি কীৰ্তিচিহ্ন যিহেতু আপোনাৰ মৈদামখিনি দেখাব পাৰিম দৌল এইবোৰ আপোনাৰ চুকাফা দিৱসৰ সময়ত আহিলে আপোনাৰ এতিয়া চুকাফা দিৱসৰ সময়ত আহিলে চুকাফা দিৱস দেখুৱাব পাৰিম বা আপোনাৰ মে ডাম মে ফি সময়ত মে ডাম মে ফিও দেখুৱাব পাৰিম তাৰপৰা আমাৰ ইয়াতে আপোনাৰ যিহেতু বাইথৌ পূজাও পতা হয় বাইথৌ পূজাও চাওঁ বুলি ক'লে বাইথৌ পূজাও আপোনাক দেখুৱাবপৰা যাব প্ৰত্যেকটো অনুষ্ঠানে আপোনাক দেখুৱাপৰা যাব আপু নিশ্চয় অহাৰ আগতে এবাৰ মোক ৰিং কৰি ল'ব তেতিয়া আপোনাক মই দেখুৱাব পাৰিম আপুনি খালি অহাৰ দুদিনমান আগত জনাব যিহেতু তেতিয়া ময়ো অকণ ব্যস্ত থাকোঁ যিহেতু তেতিয়া মই আপোনাক সুবিধা অনুযায়ী আপোনাক মই সময় লৈ আপোনাক সম্পূৰ্ণ অঞ্চলবিলাক ভালকৈ আপোনাক মই ঘূৰাবপৰা যাব মানে অঁ ঠিক আছে বাৰু নিশ্চয় অঁ